মই গৰু ভেড়া গাহৰি ছাগলী আদি পোহো মানে মোৰ এখন ডাঙৰ ফাৰ্ম আছে তাতে গৰুও পোহো ভেড়াও পোহো ছাগলীও পোহো এনেকুৱা ধৰণৰ জন্তু আছে মোৰ আৰু কথা হ'ল কি সকলোকে মই বেলেগে বেলেগে ৰাখো এই বেলেগে বেলেগে ৰখাৰ কাৰণ হৈছে কি প্ৰত্যেকৰে জাতবিলাক বেলেগ বেলেগ এতিয়া গৰু যেনেকৈ মই পোহিছো গৰু পোহোতে মই তেওঁলোকক ঘাঁহ দিওঁ গধূলি দানা দিওঁ এনেকুৱা ধৰণৰ কথা আৰু গাহৰি গাহৰিক সদাই দানা দিওঁ গাহৰিক দানাটো মানে এনেকুৱা ধৰণৰ কচুৰ লগত আমি দানা তুহঁগুৰি সিজাই পেলাই দিওঁ আৰু গাহৰিৰ পৰা যথেষ্টখিনি উপাৰ্জন পোৱা যায় আজিকালি গাহৰিৰ ক্ষেত্ৰত কি হয় এটা এজনী এজনী গাহৰিয়ে বাৰ চৈধ্যটা পোৱালি দিয়ে আৰু সেই পোৱালিখিনি আমি দুহেজাৰ তিনিহেজাৰ পঁচিছশ এনেকুৱা ধৰণে আমি বিক্রী কৰো যথেষ্টখিনি গাহৰি ক্ষেত্ৰত আমি উপাৰ্জন লাভ কৰো আৰু দ্বিতীয়টো কথা হ'ল কি গৰু গৰু আমাৰ মতা গৰুবিলাকে আমিতো হাল বাও বা এনকুৱা ধৰণে বিক্রী কৰাও হয় কিন্তু এতিয়া মাইকী গৰুবিলাকৰ যিখিনি গাখীৰ দিয়া হয় এই গাখীৰখিনি বিকিও আমি যথেষ্টখিনি পইচা উপাৰ্জন কৰোঁ আৰু ছাগলী ছাগলীত এতিয়া মোৰ বৰ্তমান ত্ৰিছ জনীমান ছাগলী আছে ছাগলীখিনি মই ভাল ধৰণে ৰাখো ছাগলীক ঘাঁহ দিবলৈ হ'লে সদাই ওখকৈ দাং এডালত বান্ধি দিব লাগে আৰু এনেকুৱা ধৰণে দিব লাগে ছাগলীয়ে যাতে ওপৰলৈ উঠি পেলাই সিহঁতে তাহাঁতৰ খাদ্যখিনি খাব পাৰে ওপৰলৈ উঠিবলৈ কাৰণটো এটাই হ'ল তেতিয়া তাহাঁতৰ গ্ৰোথটো মানে স্বাস্থ্যটো ভাল হয় আৰু খুব সোনকালে সিহঁতি ডাঙৰ হয় আৰু ডাঙৰ নহ'লে মানে কি হয় আমি পইচাটো কম পাওঁ তাৰ যিটো বৃদ্ধি শৰীৰৰ যিটো বৃদ্ধিটো কমি যায় সেয়েহে ইহঁতক গছপাত বা এনেকুৱা ধৰণৰ কিবা দিবলৈ হ'লে ওপৰৰ দাং এটাত বান্ধি দিব লাগে যাতে ছাগলীটোৱে থিয় হৈ পেলাই খাদ্য খাব পাৰে ঠিক এনেধৰণে আমি সকলোখিনি পোহ পালন কৰি আছোঁ